অংকনে মোক কলাসুলভ মনটোৰ সৈতে যথেষ্ট সংযুক্ত অনুভৱ কৰায় কিয়নো মানুহৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ দৃশ্য বা কোন কোনোবা ধৰণে কিছুমান নদীৰ পাৰত যোৱা এটা দৃশ্য বা কোনোবা এখন সেউজীয়া গছ গছনি থকা এটা দৃশ্য বা এটুকুৰা জেগা বা ঠাইত আমি যেতিয়া যাওঁ সেইটো আমি চকুৰে মনত আমাৰ মগজুত বান্ধি থওঁ বা মনটোত সুমিয়াই থওঁ কিন্তু সেইটো একমাত্ৰ সম্ভৱ হৈ উঠে যেতিয়া আমি নিজৰ হাতৰ জৰিয়তে চিত্ৰৰ চিত্ৰৰ সহায়ত আমি প্ৰকাশ কৰিবলৈ সক্ষম হওঁ আৰু সেইটো কাৰণে বিশেষকে মোৰ মনটোত সোমাই থকা কিছুমান দৃশ্য ভাল লগা কিছুমান মুহূৰ্ত মই নিজৰ মনটোৰ লগত সংযুক্ত অনুভৱ কৰাব পাৰোঁ একমাত্ৰ মই চিত্ৰাংকণৰ জৰিয়তে গতিকে মোৰ এই কলাসুলভ মনটোৰ সৈতে চিত্ৰাংকণ যথেষ্ট সংযুক্ত হৈ আছে যিকোনো সময়ত নিজে মনে বিচৰা প্ৰতিটো মুহূৰ্ত প্ৰতিটো দৃশ্য প্ৰতিজন কিছুমান বিশেষ বিশেষ বিশেষ বিশেষ ব্যক্তিক যেতিয়া নিজৰ ইচ্ছামতে মনত সোমাই থাকে মনত যিটো সোমাই থাকে সেয়া প্ৰকাশ কৰিবলৈ মই একমাত্ৰ চিত্ৰাংকণৰ যোগেদেিয়েই সুবিধাবিলাক পাওঁ গতিকে মোৰ এই কলাসুলভ মনটোক চিত্ৰাংকণে মানুহৰ আগত বা মোৰ চকুৰ আগত সেই সুবহু ৰূপত প্ৰকাশ কৰাত চিত্ৰাংকণটোৱে যথেষ্ট সহায় কৰে অংকণে মোক যিটো কলা সুলভ মনটো মোৰ মনত থকা আবদ্ধ হৈ থকা কিছুমান দৃশ্য বা কিছুমান হেঁপাহ ইচ্ছা যিবিলাক সোমাই থাকে সেইবিলাক মাত্ৰ চিত্ৰাংকণ কৰি সেয়া সম্ভৱ হৈ উঠে মোৰ মনটোত যেতিয়া খেলি মেলি হৈ থাকে বা কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰোঁ একমাত্ৰ হাতত পেঞ্চিল দালেৰে যেতিয়া কাগজত নিজৰ ইচ্ছা হোৱা যিকোনো ধৰণৰ বস্তু বা চিত্ৰ এটা অংকন কৰিব পাৰোঁ যে এতিয়া মোৰ এটা দৃশ্য চকুৰ আগত ভাহি উঠিছে এখন নৈৰ নৈত চলি থকা এখন টুলুঙা নাও সেইখন জানো মই মুখেৰে প্ৰকাশ কৰিলে মানুহে অনুভৱ কৰিব পাৰিব সেইয়া একমাত্ৰ সম্ভৱ হৈ উঠে মোৰ হাতেৰে আঁকি আঁকি প্ৰকাশ কৰা সেই চিত্ৰখনৰ জৰিয়তে গতিকে যিকোনো ব্যক্তিৰে মোক বাদ দি অন্য ব্যক্তিৰো বা এজন চিত্ৰ অংকন কৰিব পৰা ব্যক্তিৰ মনটোৰ সৈতে চিত্ৰাংকণ যথেষ্ট সংযুক্ত হৈ থাকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰা নিজৰ প্ৰতিভা বিকাশত এই কলাসুলভ মনটোৰ সৈতে অংকনে যথেষ্ট সহায় সহযোগিতা আগবঢ়ায়